তুমি তোমাৰ প্ৰিয় উৎসৱৰ বিষয়ে কোৱা মোৰ প্ৰিয় উৎসৱ হৈছে বিহু বিহু অসমৰ জাতীয় উৎসৱ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে বিহু উদযাপন কৰিব পৰাই বাবেই বিহুক অক লোক সংস্কৃতিৰ দাপোণ তথা অসমীয়া সংস্কৃতিৰ শ্ৰেষ্ঠ সম্পদ বুলি কোৱা হয় বিহু তিনি প্ৰকাৰৰ বহাগ বিহু মাঘ বিহু আৰু কং কাতি বিহু বহাগ বিহু চ'তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হয় বহাগৰ ছয় দিনলৈ মুঠ সাতদিন পালন কৰা হয় প্ৰথমদিনা সেয়া হৈছে গৰু বিহু মানুহ বিহু গোসাঁই বিহু তাঁতৰ বিহু নাঙলৰ বিহু জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু এই সাতটা বিহুকে অসামীয়া সাত বিহু বুলি জনা যায় গৰু বিহু চ'তৰ সংক্ৰান প্ৰথম দিনা সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয় গৰু বিহু দিনাখন গৰু গৰু গা ধোওৱা হয় লাও বেঙেনা থেকেৰা হালধি কেৰেলা আদি তৈয়াৰি কৰা চাট চাট তৈয়াৰ কৰা হয় আৰু তাৰ পৰাই লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু বুলি কৈ গৰুক মাৰা হয় মাহ হালধিৰে গৰুক গা ধুৱাই প্ৰায় চি বিক মানে গা ধুৱাই তাৰপিছত গধূলি সন্ধিয়া ঘৰলৈ উভতি অহাৰ পিছত মাখিয়তি পাতেৰে জাক জ্বল জাক দিয়ে হেপ দ্বিতীয়দিনা মানুহ বিহু গৰু বিহুৰ পিছৰ দিনাই পাছৰ দিনাই মানুহ বিহু পালন কৰা হয় মানুহ বিহুৰ দিনা সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয় মানুহ বিহুৰ দিনা সকলোৱে নতুন কাপোৰ পিন্ধি ইজনে সিজনক বিহুৱান উপহাৰ দিয়ে গোসাঁই তৃতীয়দিনা ৰঙালী বিহুৰ তৃতীয়দিনা গোসাঁই বিহু পালন কৰা হয় সেইদিনা ভগৱানৰ স্তুতি কৰি বছৰটোৰ বাবে সকলোৰে মংগল কামনা কৰা হয় চতুৰ্থ দিনা তাঁতৰ বিহু পালন কৰা হয় তা পঞ্চমৰ দিনা নাঙলৰ বিহু মূলতঃ কৃষি কৰ্মতে নিৰ্ভৰশীল অসমীয়া অন্যতম এপদ সম্পদ হৈছে নাঙল সেয়েহে প্ৰধান্য দি বিহুৰ পঞ্চম দিনা নাঙলৰ বিহু পালন কৰা হয় ষষ্ঠ দিনা চেনেহী বিহু বা জীয়ৰী বিহু পালন কৰা হয় এই বিহুত বিয়া দিয়া জীয়ৰী নিজৰ ঘৰলৈ আহে সেয়েহে সেইদিনা চেনেহী বা জীয়ৰী বিহু বুলি কোৱা হয় সাতৰ দিনা চেৰা বিহু আৰু শেষৰ চেৰা বিহু বা শেষৰ বিহু বুলি কোৱা হয় এই বিহুক কোনো কোনোৱে এৰা বিহু বুলিও কয় এই বিহু বহু আঞ্জাৰে আহাৰ প্ৰস্তুত কৰে

তাৰপিছত কাতি বিহু কাতি বিহুৰ আহিন মাহ আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয় কাতি বিহুৰ দিনা তুলসী তলত নতুন নকৈ তুলসী পুলি ৰুৱে ৰুই তুলসী তলত চাকি জ্বলোৱা হয় পথাৰত চাকি জ্বলোৱা হয় আৰু শস্যৰ খেতি পথাৰৰ শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলায় অসমৰ কোনো কোনো ঠাইত কাতি বিহুত আকাশ বন্তিও জ্বলোৱা হয় মাঘ বিহু বা ভোগালী বিহু পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনটোত মাঘ বিহু ও হিচাপে পালন কৰা হয় বিহুৰ আগৰ দিনটোক উৰুকা বোলে এই বিহুৰ দিনৰ আগে আগে ধান খেতি চপাই ভঁৰাল ভৰাই ৰখা হয় এই সময়ত অসমৰ সকলো মানুহৰ ঘৰতে খোৱা লোৱাৰ নাটনি থাকে একেবাৰে দৰিদ্ৰ ঘৰ হ'লেও এসাঁজ আনন্দ কৰি খোৱাৰ সম্বল থাকে সেইকাৰণে এই বিহুক ভোগালী বিহু বুলি জনা যায় এই বিহু প্ৰতি ঘৰতে গৃহিণীসকলে বহু ৰকমৰ পিঠা পনা বনায় আৰনান চিৰা পিঠা চুঙা পিঠা লাৰু দৈ চিৰা সকলো দিয়া হয় এই বিহুত পৰম্পৰা ৰক্ষা কৰি ম'হ যুঁজ কুকুৰা যুঁজ কণী যুঁজ আদি অনু আজি অনুষ্ঠিত কৰা হয় বিহুৱে অসমীয়াৰ সংস্কৃতি সভ্যতাক এক নতুন মাত্ৰা প্ৰদান কৰি আহিছে বিভিন্ন জাতি জনজাতিৰ মিলনভূমি হৈছে অসম অসমত বাস কৰা প্ৰতিজন জনজাতি জাতি বৰ্ণ নিৰ্বিশেষে অতি উলহ মালহৰে বিহুৰ লগতে তেওঁলোকৰ উৎসৱো পালন কৰে